আমাৰ গাঁৱত বহুতো ব্য়ৱসায় কৰা হয় যেনে আমাৰ গাঁৱত ইটভাটাৰ ব্য়ৱসায় ইটভাটাৰ বহুতো আগৰ পৰাই ইটভাটাৰ সেই চলি আছে ইটভাটাৰ বহুতকেইটা ইটভাটাৰ আছে আমাৰ ইয়াত লগতে তাঁতীশাল বোৱা হয় ইয়াত তাঁতীশালৰো বহুত বহুতো ধৰণৰ ইয়াত ব্য়ৱসায় চলে আৰু তাঁতীশালত যিবোৰ কাপোৰ বোৱা হয় সেইবোৰ ইয়াতে বিকা হয় আমাৰ ইয়াতে বহুতো ধৰণৰ কাপোৰ বিকা হয় মোৰ মাহঁতেও কাপোৰ কাপোৰ বোৱে আৰু আইতাহঁতেও কাপোৰ বোৱে সৰুৰ পৰাই সিহঁতে কাপোৰৰ লগতে লাগি আছে লগতে আমাৰ ইয়াতো বহুতো ধৰণৰ ইটভাটাৰ আছে যেনে ঘৰ চৰ বনোৱা বনোৱাৰ ক্ষেত্ৰত ইটভাটাৰৰ পৰা আমাৰ ইয়াৰ ইয়াৰে ইটভাটাবোৰৰ পৰাই মানে ইটা অনা হয় লগতে ঘৰবোৰ আমি তাৰ পৰাই ইটা আনি পেলে ঘৰবোৰ সাজোঁ লগতে আৰু বহুতো ধৰণৰ ব্যৱসায় আছে যেনে ছাগলী ফাৰ্ম আছে ছাগলীবোৰ বেলেগ সেই বেলেগ সেই গাঁৱৰ পৰা কিনি আনি ইয়াত পালন কৰা হয় লগতে আমাৰ ঘৰতো আছে ছাগলী লগতে বহুতো ধৰণৰ আৰু ইয়াত ব্যৱসায়ৰ ক ব্যৱসায় কৰা হয় লগতে বিশেষকৈ ইয়াত তাঁতীশালৰ ব্যৱসায়টো বহুত ওপৰৰ মানে বহুত ধৰ বহুত ব্যৱসায়ৰ ভিতৰত তাঁতীশালটো মানে বহুত সেই ওপৰৰ আৰু তাঁতীশালত বেছিকৈ বিক্ৰী গামোচা যেনে গামোচা চাদৰ মেখেলা এইবোৰ বেছি বেছিকৈ এইবোৰে বিকাই বিক্ৰী হয় লগতে এইবোৰ বেছিভাগ আমাৰ গাঁৱত গাঁৱৰ পৰা বহুতো ধৰণৰ বাহিৰা দেশতো যায় লগতে ছাগ ছাগলী গৰুৰ ফাৰ্ম এইবিলাকো আছে লগতে ছাগলীৰ গাখীৰবোৰ ছাগলী ছাগলীৰ গাখীৰবোৰ কিছু আমি ঘৰতে ব্যৱহাৰ কৰোঁ লগতে গৰু আছে গৰুবোৰো মানে গৰুৰ গাখীৰবোৰ বজাৰত নি বিকো গৰু গাখীৰবোৰো বহুত টকা উপাৰ্জন হয় গৰুৰ গাখীৰবোৰৰ পৰা লগতে গৰুকো খোৱা খোৱা লোৱাৰ ক্ষেত্ৰত বহুতো ধৰণৰ যেনে যেনে ঘাঁহ ঘাঁহ ঘাঁহ কিনি আনি খুওৱা হয় লগতে আৰু বহুতো ধৰণৰ চাপৰ ঘাঁহ এইবোৰ খোৱা হয় লগতে এনেকুৱাকৈ বিজনেছখন চলি আছে আৰু